আগৰ দিনত আমাৰ যি দিনত সেনেকুৱা প্ৰযুক্তিৰ হেৰিটো ইমান পৰিসৰটো ইমান বহল নাছিলে কিছুমান এনে সৰু সুৰা বস্তু আছিল যেনে ৰেডিঅ' বা এই কালাৰ টিভি নাছিলে এই হুৱাইটৰ টিভিটো আছিল ব্লেক এণ্ড হুৱাইট টিভি এটা আছিল তাকো এজন দুজনৰ মানুহৰ ঘৰতহে আছিল তাকো দৌৰি দৌৰি চাবলৈ যাওঁ তাৰপিছত আকৌ ডাঙৰ হোৱাৰ পিছত বিয়া বাৰু হোৱাৰ পিছত আকৌ ইয়াতো সেনেকৈ ইমান এটা সুবিধা নাছিল মোবাইল আজিকালি যেতিয়া সকলোৰে ঘৰে ঘৰে প্ৰত্যেকটো হাততে মোবাইল আৰু এই মোবাইলৰ যুগত এতিয়া ঘৰতে বহি কেব মাতিব পাৰি অত ত'ত যোৱাৰ কাৰণে তাৰপিছত ঘৰতে বহি আপোনাৰ খানাৰ অৰ্ডাৰ দিব পাৰি আৰু পৃথিৱীৰ কথা চাব পাৰি দেশ বিদেশৰ কথা জানিব পাৰি ভাল ভালো হৈছে প্ৰযুক্তিটো বহল হৈ পৰিসৰটো বহল বহল হৈ ভালো হৈছে বেয়াও হৈছে ভাল এনেকুৱা হৈছে ঘৰতে সময়ৰ কাৰণে বহুত ভাল হৈছে আৰু জ্ঞানৰ কাৰণেও ভাল হৈছে কিছুমান বহুত কথা ঘৰতে বহি বেছি টকা পইচা খৰচ নোহোৱাকৈও হৈ যায় অহা যোৱা নকৰাকৈয়ো হৈ যায় ঘৰতে বহি গোটেই বহল পৃথিৱীখনৰ কথা বুজিব পাৰি আৰু বেয়াটো হৈছে কিছুমান ক্ষেত্ৰত মই ভাবোঁ এনেকুৱা হৈছে যে আমি ইমান এই বয়সলৈ আমাৰ ধৰক এতিয়া পঞ্চাছ বছৰ বয়সলৈ এই বয়সলৈ আমি এতিয়া প্ৰযুক্তিৰ যেনে মোবাইলটোৰ বিষয়ে আমি সিমান নাজানোঁ কিন্তু হুৱেৰএজ এই ল'ৰা ছোৱালী এতিয়া নতুন প্ৰজন্মৰ লৰা ছোৱালী বিলাকে সৰু বিলাকেও জন্ম পোৱাৰ ছমাহ পাছৰ দিনৰ পৰা মোবাইলটো হাতত নহ'লে আনকি খাদ্যখিনিও খোৱাব নোৱাৰে প্ৰযুক্তিৰ যিটো ভালো আছে বেয়াও আছে ভাল য'ত থাকে বেয়াও তাতেই থাকে বাৰু কিন্তু ভালতো বেছি আছে যে এতিয়া অলপ ধৰক মেচিনটোয়ে কাপোৰ ধোৱা মেচিনটোয়ে আনি আছে বা কাপোৰ ধোৱা মেচিনত কাপোৰ ধুৱে আমিতো সেই নদীৰ ঘাটত পুলৰ পাৰত আমাৰ শিলৰ ওপৰত কাপোৰ এচাৰি এচাৰি ধুইছিলোঁ এতিয়া এটা ছাই ছাইডত ভাল হৈছিল যে কাপোৰখিনিৰ মলো গৈছিল চাফাও হৈছিল এতিয়া মেচিনত দিয়াৰ ফলত এই যিখিনি অলপ এই কম লেতেৰা হয় সেইখিনিহে চাফা হয় আচল লেতেৰা কাপোৰ বিলাক চাফা নহয় মেচিনত উলিয়াই আকৌ নিজে ঘৰতে ধুবই লগা হয় নিজে হাতেৰে মোবাইলটোৰ এনেকুৱা হ'ল এয়ে ক'ম মোবাইলটোৰ বিষয়ে আৰু টিভিটো ৱাল টিভি কেবুল টিভি তাৰপিছত কিমান ভেৰাইটিছ ধৰণৰ এল ই ডি টিভি বিলাকো হৈছে ফেনবিলাকো ফেনৰো পৰিসৰতো বহুত হৈছে ঘৰে ঘৰে ফেন প্ৰত্যেকৰে ঘৰতে ফেন টেবুল ফেন চিলিং ফেন ষ্টেণ্ডিং ফেন এইবিলাকো আছে এই প্ৰযুক্তি বিজ্ঞানৰ যুগত প্ৰযুক্তিটো ভাল হৈছে ভাবি চালে বহুত ভাল হৈছে আৰু এই ভালৰ মাজত আৰু বেয়াটো কিছুমান থাকে যেনেকুৱাকৈ এই মোবাইলত ইউটিউব এই ফেচবুক এইবিলাক চাই কিছুমান নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ভালো হৈছে বেয়াও হৈছে ইউটিউবতে কিবা এটা দেখিলে তাক তেওঁ ল'ৰা এই ল'ৰাই হওঁক বা ছোৱালীয়ে হওঁক তেওঁলোকৰ নিজৰ জীৱনটো নিজে ধ ধ্বংস কৰি পেলায় বেয়াটো কৰি পেলাই যেনেকে চুইচাইড পৰ্যন্ত কৰে গতিকে সেইটো ছাইডৰ পৰা প্ৰযুক্তিটো বৰ ভালো হৈছে আৰু বেয়াও হৈছে বেয়াটো এইটোয়ে এইখিনি মানুহে নিয়ন্ত্রণ কৰিব নোৱাৰে ইউটিউব চাই এই ফেচবুক চাই মা নিজৰ কন্ট্ৰ'লত ৰাখিব নোৱাৰে সেইবিলাকে হয়তো হতাশ হয় বহুতখিনি কিবা বেয়ালৈ পৰিণত হয় আৰু এইবিলাক চোৱাৰ মাজতো বহুত ভালো হৈছে যেনে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল হৈছে ষ্টুডেন্টবিলাকৰ কষ্ট নকৰাকৈ বা ক'তো সময় কম সময়ৰ ভিতৰতে ঘৰতে বহি এইবিলাক চোৱা মেলা কৰিব পাৰিছে আৰু এই অনলাইনত ক্লাছ হয় সেইবিলাক বুজাই দিয়ে সেইবিলাক চাই পঢ়িব পৰা হৈছে এইফালৰ পৰা ষ্টুডেন্টৰ ফালৰ পৰা ভাল ষ্টুডেন্ট এজনৰ কাৰণে বহুত ভাল হৈছে আৰু কিছুমান ল'ৰা ছোৱালী যেনে একেবাৰে বিশেষকৈ নতুন প্ৰজন্মৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে মোবাইলটো বহুত বেয়া হৈছে কাৰণ এই মোবাইলটো নহ'লে সিহঁতে ভাতো নাখায় বা খাদ্য খানা নাখায় আনকি গাখীৰখিনিয়ে নাখায় মোবাইলটো চলাই দিলেহে গাখীৰখিনি খায় তাৰ ফলত সিহঁতৰ এটা মেনিয়াৰ নিচিনা হৈছে এই মোবাইলটোৱে আৰু নাচালে সিহঁতে একোৱে কৰিব নোৱাৰে মোৰো সেই সৰু ভন্টিৰ ল'ৰাটো সেনে মোবাইলটো নহ'লে একোৱে নাখায় এয়ে হ'ল প্ৰযুক্তি ভালো থাকে বেয়াও থাকে